কামৰূপ মহানগৰৰ জিলাৰ মানে কিছুমান উল্লেখযোগ্য লেণ্ডমাৰ্ক বা ঐতিহাসিক স্থান ক'ব গ'লে বহুতেই আছে যেনেকে আমাৰ কামাখ্যা মন্দিৰ হ'ল ছায়েঞ্চ মিউজিয়াম হ'ল উগ্ৰতাৰা মন্দিৰ হ'ল বা কিবা শিকিবলগীয়া প্লেনেটৰীয়াম আছে আমাৰ ইয়াতে চ' গতিকে বহু বহুত বেছি আছে ক'বলৈ গ'লে ইমান ভালকে যদি কিবা এটা ক'বলৈ যাওঁ তেতিয়াহ'লে সেইটো খুব কমেই হ'ব ক'বলৈ গ'লে গতিকে মানুহে আজৰি টাইমত মানে যেনেকে আমি হওক বা ভাল পাওঁ অলপ প্ৰকৃতি স্থানত বা ঐতিহাসিক স্থান যাই খুব মানে ভাল লাগে তাত মানে পিচ এটা আহে আৰু গতিকে ক'ব গ'লে যেনেকে চবে মন্দিৰত যায় মন্দিৰত গ'লে এটা মানে শক্তি এটা আহে যেন আৰু ভাল কৰিব পাৰোঁ ভগৱানক প্ৰে কৰিব ভগৱানৰ পৰা লৈ পেলাই আশীৰ্বাদ আৰু ছায়েঞ্চ মিউজিয়ামতো যাব পাৰে চবে কিছুমানে যাতে বিজ্ঞানৰ কথা বিজ্ঞানৰ কথা শিকে বা কিবাকিবি কৰে আৰু গনেশ মন্দিৰ আছে হওক বা হেনেকুৱা হওক এনেকে যদি কেতিয়াবা যদি দুৰ্বল ভাব হয় তেতিয়াহ'লে আমি মন্দিৰত যাই পেলাই খুব একদম মটিভেটেড হৈ পেলাই আহিব পাৰোঁ আৰু গতিকে